হেল্ল' মই আপোনালোকৰ যিটো ৱেবছাইট সেইটো ইনষ্টল কৰিছিলোঁ তাতে মানে মোৰ সেই অটো'পে অপশ্যনটো অন হৈ আছে কেইমাহমান আগতে মই নিজে অন কৰিছিলোঁ কিন্তু মানে সেইটো অন হৈ থাকিলে মোৰ পইচাকেইটা এনেই যায় বেছিকে অৰ্ডাৰ চৰ্ডাৰ দি থকা যায় অলপমান মানে মোৰ অসুবিধা হৈছে গতিকে যদি পাৰে সেই অ'টোপে'টো হেৰি কেনচেল কৰি দিয়ক আপোনালোকে